কৰ্মৰ বাহিৰত মানে মোৰ ৰুচি বিভিন্ন হেৰিত আছে আৰু এটা হ'ল মানে আজৰি সময়ত মই অ'টিটি প্লেটফৰ্মৰ পৰা বিভিন্ন ধৰণৰ অ'টিটি প্লেটফৰ্ম আছে তাৰ পৰা ৱেব ছিৰিজ চাওঁ নতুন নতুন ৱেব ছিৰিজ তাৰপিছত ইফালে হ'ল মুভি কিছুমান চাওঁ নতুন নতুন মুভি তাৰেপিছত ইয়াৰ বাহিৰেও মই গেম খেলি ভাল পাওঁ অৱশ্যে গেম আজৰি সময়ত মই গেম খেলোঁ মোবাইলত তাৰে পিছত তাৰ বাহিৰেও মই মোৰ ৰুচি বুলি ক'লে ইয়াৰে নভেল কিছুমান পঢ়ি মোৰ ভাল লাগে কিছুমান ইংলিছ নভেল হওক নাইবা অসমীয়া উপন্যাস হওক তেনেকুৱা ইত্যাদি ইত্যাদি আৰু